অসমত স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে পদক্ষেপ আৰু কাৰ্যসূচী গ্ৰহণ কৰাকৈ তেনেকুৱা একো দেখাই নাই কাৰণ মই নিজেই এগৰাকী মেডিকেল স্বাস্থ্যৰ লগতে জড়িত কিয়নো আজিকালি দৰৱবোৰত বহুত বেছি দাম হ'লত সাধাৰণ জনতাৰ কাৰণে দৰৱ কিনি খোৱাটোৱেই বহুত ডাঙৰ সমস্যা হৈ পৰিছে আৰু বেমাৰ বুলি ক'লে বহুত টেষ্ট ব্লাড টেষ্ট আল্ট্ৰাচাউণ্ডকে ধৰি বহুত পইচা খৰচ হয় সাধাৰণ আল্ট্ৰাচাউণ্ড এটা ক'বলৈ গ'লেও পেটৰ চৈধ্যশ পোন্ধৰশৰ তলত নহয় তাৰ তুলনাত স্বাস্থ্যখণ্ডৰ একো উন্নত হোৱা নাই অসমত স্বাস্থ্যৰ নামত ঢোল ঢাল কোবাই উন্নত দেখুৱাই থকাটোৱেই আজি হৈ পৰিছে উন্নত হোৱাটো বিচাৰোঁ বহুত মানুহৰ টকা পইচাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছে সাধাৰণ বেমাৰ এটা হ'লেই আজিকালি বহুত পৰীক্ষা কৰিবলগীয়া হয় তাৰ পৰীক্ষা অনুপাতে পইচা দৰৱ কিনিবলৈয়ো কিছুমান মানুহৰ সামৰ্থ্য নাথাকে সেইকাৰণে স্বাস্থ্য প্ৰযুক্তিবিদ্যাটো অসমত উন্নত হোৱা বিচাৰোঁ আৰু লগতে ব্লাড টেষ্টকে ধৰি টেষ্টখিনি কৰাত অসম চৰকাৰে অলপ বিনামূলীয়া কৰি দিয়টো বিচাৰোঁ মই ভাবোঁ তেনেকৈ হ'লে স্বাস্থ্য কেন্দ্ৰ উন্নত হোৱাটো বিচাৰোঁ মানুহৰ কিছুমান মানুহ পইচাৰ কাৰণেই চকুৰ আগতে তিল তিলকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে বেমাৰ এটা হ'লেই পইচা নহ'লে একোৱেই নাই চাৰ্জাৰী মেডিচিন বহুত পইচা ভৰিবলগীয়া হয়